অঁ কওক কোনে ক'লে অঁ হয় লাগিছে কওক পাব পাব গোটা এতিয়া দুশ বিছ কটা তিনিশ বিছ কয়লা লোকেল মানে ফাৰ্মিংটো পাবা আৰু ঘৰটো পোৱা অঁ কেতিয়ালৈ লাগিছিলে অঁ অঁ অঁ হেৰি গোটাকৈ লাগিবনে নে কাটি নিব

কটাটো হ'লে কিবা এটা কম বেছ হ'ব আৰু যদি আপুনি লয় অঁ অঁ ঠিক আছে আপুনি দুশ দহ কেছি দিব অঁ আপোনাৰ ঘৰ ক'ত অঁ ঠিক আছে তেতিয়া ঊনত্ৰিছ তাৰিখে দিব লাগিব নহ্ অ হ'ব দি দিম তেতিয়া হ'ব হ'ব তাকে হেৰি ডেলিভাৰী দিয়া কিবা এটা দিব আৰু তেল খৰচ অঁ হ'ব হ'ব মিলাব লাগিব কিবা এটা মিলাবা আৰু অঁ হ'ব হ'ব এনংও আমি স সৰহ হ'লে চলিয়াই দিও বাৰু মাংসটো

এতিয়া আছে এই নাই ডাঙৰ পাই যাব ডাঙৰো আছে সৰুও আছে অঁ তিনি কেজিৰ ওপৰত আছে বাৰু

নাই ভাল মাংস পাব আমি চাৰ্ভিচ ভাল দিম অঁ আহিব নহ'লে এপাক আহি চাই মেলি যাব নিজে বাকী মইটোতোতো দিয়ে দিম আপুনি অঁ হ'ব আবেলি আহিলে মোক পাই যাব লগ মই আবেলি ঘৰতে থাকোঁ অঁ অঁ ঠিক আছে দি দি যাব আহি হ'ব হ'ব

হ'ব মই তাৰ অকণমান আগতহে পাৰিলে দিব চেষ্টা কৰিম ঠিক আছে দিয়ক